পাঁচ জুন দুহেজাৰ চন পঁচিছ ডিচেম্বৰ দুহেজাৰ তেইছ চন এক জুন দুহেজাৰ সোতৰ চন পাঁচ জুলাই দুহেজাৰ এঘাৰ চন দহ মে' দুহেজাৰ আঠ চন